অঁ হেল্ল' অঁ মই গাঁৱৰে এজনে কৈছোঁ মই এই ধেমাজী টাউনৰ পৰা অলপ ভিতৰৰ গাঁও এখনৰ পৰা কৈছোঁ ঠিক আছে অঁ এনেই আমাৰ তাৰমানে গাঁৱৰ বহুতো বয়োজ্যেষ্ঠ মানুহে বৃদ্ধ পেঞ্চন পোৱা নাই তাৰ পিছতে মহিলা কিছুসকলেতো অৰুণোদয় আঁচনিও পোৱা নাই এনেকুৱা কথা কিছুমানকে লৈ মানে গাঁৱত মিটিং এখন দিয়াৰ কথা ভাবিছোঁ যদি অঁ

অঁ তাৰমানে আমাৰ এই গাঁৱৰ বয়োজ্যেষ্ঠ কিছুসকলে বৃদ্ধ পেঞ্চন নাই পোৱা পুৰুষ মহিলা উভয়ে তাৰপিছত কিছুসকলে আকৌ মহিলাই অৰুণোদয় আঁচনিটো নাই পোৱা সেই কথাটোৰ কাৰণেই কথাখিনি কেলৈনো পোৱা নাই আমি এতিয়া কি কৰিব লাগিব এই বিষয়ক অলপ সজাগতামূলক এখন সভা দিয়াৰ কথা চিন্তা কৰিছোঁ তাকে গতিকে এই সভাখন এই এইটো দেওবাৰে নহয় তাৰ নেক্সটটো দেওবাৰে দিম বুলি ভাবিছোঁ গতিকে আহিব পাৰিবনে

মই হোৱাটছআপতে মই দি দিম হয় হয় হয়

অঁ অঁ

অঁ হয়

হয় হয়

হয়

থাকি যোৱা মানুহে যথেষ্টসংখ্যক আছে সেইকাৰণেই সভাখন দিয়াৰ কথা ভাবিছোঁ কাৰনো কি সমস্যা আছে সেই কথাখিনি জানিব লাগিব কেলৈ পোৱা লাগিব

হয়

হয় হয় হয় হয় হয়

হ'ব হ'ব হ'ব ধন্যবাদ হ'ব হ'ব হ'ব